শিৱসাগৰ এখন ঐতিহ্যমণ্ডিত ঠাই বিশেষভাৱে অসম জিলাৰ অসম ৰাজ্যৰ শিৱসাগৰ জিলা বুৰঞ্জী প্ৰসিদ্ধ অঞ্চলো অঞ্চল বুলি ঘোষিত কৰা হয় আৰু এইটো কথা সঁচাও ইয়াত বহুতো ধৰণৰ ঐতিহাসিক সাধু বা কাহিনী আখ্যান ইয়াৰ লগত সম্পূৰ্ণৰূপে লগ্ন হৈ আছে আৰু ইয়াৰ ইতিহাস আৰু সংস্কৃতি এই দুয়োটা বস্তুৱে শিৱসাগৰ জিলাৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ আছে প্ৰথম কথা আহিবলৈ হ'ল ইয়াৰ সাধু বা আখ্যান বিশেষ সাধু বুলি কওঁ নহয় আখ্যানসমূহ হৈছে বাৰশ আঠাইছ চনত আহোম আহিছিলে আহোমে ইয়াত সাত ৰাজ কৰি এক ৰাজ কৰিছিলে মানে সাতখন সাতটা জনগোষ্ঠীক একেলগ কৰি এটা জনগোষ্ঠী কৰিছিলে যিটোক আহোম বুলি ধৰা হয় আৰু সেইসকলক লগত ছয়শ বছৰ ৰাজত্ব কৰিছিলে এজনৰ পাছত সিজন সিজনৰ পাছত সিজন ৰজা তেওঁলোকে ইয়াত বহুত ধৰণৰ ঐতিহাসিক সমল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ শিৱসাগৰ পুখুৰী জয়সাগৰ পুখুৰীৰ পৰা আদি কৰি বহুত ধৰণৰ তেওঁলোকে চিনস্বৰূপে ৰখাই থৈ গৈছিল আজিও সেই সকলোবোৰ চিন আমাৰ মাজত আছে শিৱসাগৰ ডি জিলাত আৰু শিৱসাগৰ বুলি ক'লে আহোমসকলৰ কথাই প্ৰথম ক'ব লাগিব কাৰণ আহোমসকলে আজি ছয়শ বছৰ ৰাজচ ৰাজত্ব কৰি শিৱসাগৰ সাংস্কৃতি আৰু ইতিহাসখন গঢ় দি থৈ গৈছে সংস্কৃতি আৰু ইতিহাস বুলি ক'বলৈ হ'লে বৰ্তমান শিৱসাগৰত সংস্কৃতি হৈ গ'ল আপোনাৰ লোকবাদ্য হিচাপে বিহু আহি গ'ল বিহু আৰু নৱ বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন হোৱাৰ পৰা ভাওনা এনেকুৱা সকলোবোৰ দিশ ইয়াত সামৰি লোৱা হৈছে আৰু ইতিহাসৰ কথা ক'বলৈ গ'লে আহোমসকলৰ ইতিহাসেই আচল ইতিহাস গতিকে শিৱসাগৰ স্থানীয় সাধুকথা আখ্যান অঁ ইয়াত যিমানবোৰ আছে ইয়াৰ সকলোবোৰ প্ৰায় নিৰান্নব্বৈ শতাংশ সত্য কথা কাৰণ ইয়াৰ প্ৰমাণ হিচাপে আমাৰ যিখিনি সমল আমাৰ শিৱসাগৰত আছে সেই সমলসমূহ আজি আমি স্ব চক্ষুৰে দেখিবলৈ পাৰোঁ আৰু যিসকল বুৰঞ্জী বা ইতিহাসত লিখা কথা সেইবোৰ আমি নিৰান্নব্বৈ দশমিক ন শতাংশলৈকে আমি সঁচা বুলি আমি মানিব পাৰোঁ